অ অ ক'চোন ভাই এ ৰুমতে কি কৰিমনো পৰি আছোঁ এনে এ আৰু এনে মোবাইলটোৱে চাই আছোঁ

অ ভাত খাম তই খালি নাই অ ক'চোন ঠিকে আছোঁ বাৰু এতিয়া ও কাইলৈ অ কালি অ কালিও ফ্ৰীয়ে হ'ম অ ফ্ৰীয়ে হ'ম

কেইটামান বজাত বাৰু পিছবেলানে অ আগবেলা আগবেলা কাম এটি আছিলে বাৰু পিছবেলা যদি পাৰিম মোৰো বেলেগ কাম এটি আছিলে আৰু

অ ভালকৈ ওম ভালকৈ ল'বি পঢ়িবি ভালকৈ দেই হে হে

অ ঠিক আছে